হয় মোৰ অঞ্চলত ব্যৱসায় কৰিবলৈ মই এজন যুৱকক পৰামৰ্শ দিছোঁ আৰু তেওঁ এতিয়া যথেষ্টখিনি উপকৃত হৈছে প্ৰথম অৱস্থাত তেখেতৰ ঘৰৰ আৰ্থিক অৱস্থা বহু পৰিমাণে বেয়া আছিলে তেখেতৰ ঘৰত অসুখীয়া পিতৃ আছিলে মাকে দিন হাজিৰা কৰি পেলাই ঘৰখন চলাই আছিলে আৰু তেওঁ আহি পেলাই মোৰ ওচৰত ক'লে যে মই তেওঁক কিবা এটা পৰামৰ্শ দিব লাগে আৰু মই তেওঁক ক'লোঁ যে প্ৰথমতে তেওঁ ঘৰৰ ওচৰতে এখন মানে মূৰ্গী কটা বা মাংসৰ এখন দোকান তেওঁ খোলক লাহেকৈ আৰু সেইটো সময়ত মই তেওঁক অলপ আৰ্থিকভাৱে অলপ সহায়ো কৰিছিলোঁ আৰু তেওঁ তেনেকৈ এখন দোকান খুলিলে প্ৰথমতে এখন মাংসৰ দোকান খুলিলে তেওঁ লাহে লাহে সেই দোকানখন তেওঁ ডেভলপ কৰি কৰি কৰি কৰি তেওঁ লাহে লাহে এখন কুকুৰাৰ ফাৰ্ম খুলিলে ঘৰতে ফাৰ্ম খুলিলে লগতে তেওঁ এতিয়া গাহৰিও এখন ফাৰ্ম খুলিলে তেনেদৰে তেওঁ আৰ্থিকভাৱে বহুতখিনি উপকৃত হ'ল আৰু এতিয়া এটা খুব ভাল লগা কথা যে তেওঁ মানে প্ৰথমতে নিজৰ একো নাছিলে কিন্তু এতিয়া তেওঁৰ লগতে আৰু দহজনক তেওঁ মানে সংস্থাপন দিব পৰাকৈ তেওঁ উপকৃত হ'ল আৰু সেই তাৰপিছত তেওঁ চৰকাৰৰ পৰা লোন ল'লে লোন লৈ পেলায়ো তেওঁ বহুতখিনি তেওঁ বিজনেছটো আৰু অলপ বঢ়ালে এতিয়া তেওঁ কেবাঠাইতো তেওঁ ব্ৰইলাৰ ফাৰ্ম খুলিছে বা লোকেল মুৰ্গী বা ছাগলী ফাৰ্ম বা গাহৰি ফাৰ্ম এনেকৈ বহুতখিনি তেওঁ এখন ফাৰ্ম খুলিবলৈ সক্ষম হ'ল প্ৰথমতে এখন সৰু দোকানৰ পৰা তেওঁ ষ্টাৰ্ট কৰিছিলে আৰু এতিয়া এখন তেওঁ এজন প পতি প্ৰতিষ্ঠিত মানে তেওঁ এজন ব্যৱসায়ী মানে এজন আমাৰ গাঁৱৰে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তেওঁ তেওঁ ওচৰতো এতিয়া তেওঁ দহজনক সংস্থাপন দিব পৰাকৈ তেওঁ উপকৃত হৈছে আৰু মই খুব গৌৰৱ অনুভৱ কৰোঁ যে এজন ব্যক্তিক মই তেনেকৈ পৰামৰ্শ দি তেওঁ এতিয়া দহজনক যে উপকৃত কৰাব পাৰিছে আৰু মই ক'ব বিচাৰোঁ যে মোৰ নিচিনাকৈ আৰু বেলেগেও আপোনালোকে আপোনালোকৰ গাঁও অঞ্চলত যিসকল এনেকুৱা নিবনুৱা যুৱক আছে তেওঁলোকক আপোনালোকে যিমান পাৰে নিজৰ পৰাই মানে নিজৰ সা সাহাৰ্য অনুসাৰে আপোনালোকে তেওঁক সমৰ্থন কৰক আৰু সমৰ্থন কৰি পেলাই তেওঁক আগবঢ়াই নিয়ক তেওঁলোকৰ তেনেকুৱা ধৰণৰ যুৱকবিলাকক আজি তেওঁ এজন প্ৰতিষ্ঠি প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু তেনেদৰে আপোনালোকে আপোনালোকৰ অঞ্চলতো তেনেদৰে এজন নিবনুৱা যুৱকক পৰামৰ্শ দি আপোনালোকৰ পৰামৰ্শই যাতে তেওঁলোক উপকৃত হ'ব পাৰে তেনেদৰে আপোনালোকে সহায় আগবঢ়াওক এতিয়া তেওঁ গাড়ী ঘৰ ডাঙৰ ডাঙৰ বিল্ডিং তৰিছে আৰু নিজে গাড়ী লৈছে ঘৰ বনাইছে অসুখীয়া নিজৰ পিতৃক তেওঁ চিকিৎসা কৰি পেলাই পিতৃক সুস্থ কৰিব পাৰিলে কাৰো ওচৰত সাহাৰ্য নিবিচৰাকৈ নিজৰ কৰ্মৰ উপাৰ্জনৰে তেওঁৰ পিতৃক সা মানে চিকিৎসা কৰিব পাৰিলে মাতৃকো নিজৰ মানে মানুহৰ ঘৰত কাম কৰিবলৈ যোৱাৰ পৰা তেওঁ মাতৃকো এতিয়া মানে ভাল সংস্থাপন দিব পাৰিলে তেওঁৰ ব্যৱসায়ত মাত্ৰীয়ে সহায় কৰে আৰু তেনেদৰে তেওঁ যুৱকজন উপকৃত হ'ল তেওঁ বহুত ওপৰলৈ আগবাঢ়ি গৈছে আৰু এই ইয়াকে কামনা কৰিছোঁ তেওঁ তেওঁৰ নিচিনাকৈ আৰু বিভিন্ন যুৱকক আপোনালোকৰ সাহাৰ্য কৰি পেলাই আগবঢ়াই নিয়ক ধন্যবাদ